মই এগৰাকী নিবনুৱা যুৱতী ব্যৱসায় কৰাৰ কথা প্ৰথম অৱস্থাত ভবা নাছিলোঁ কিন্তু আজিকালি নিজৰ বুলি ব্যৱসায় এটা কিবা এটা নহ'লে অকল লোকৰ ওপৰত ভৰষা কৰি থাকিব নোৱাৰি কাৰণ মানুহজনে যিখিনি উপাৰ্জন কৰে সেইখিনিয়েতো ঘৰ নচলে ল'ৰা ছোৱালী পঢ়া শুনা ঘৰ চলা ইত্যাদি ইত্যাদি কামত এটা কামানিয়েটো নচলে পঢ়ি শুনি যেতিয়া নেকি চৰকাৰী চাকৰি এটা নাপালোঁ তেনে ক্ষেত্ৰত ঘৰত বহিওতো মই একো লাভ নহয় সেইকাৰণে মানে মানুহজনৰ লগত কথা পাতিলোঁ যে মই ব্যৱসায় এটা আৰম্ভ কৰোঁ তো তেওঁ একো মানে হেৰি নকৰিলে যে সদায় মোক উৎসাহেই দি গ'ল কৰিবলৈ সেইটো কাৰণে লাহে লাহে ব্যৱসায়টো আৰম্ভ কৰিলোঁ তাৰপিছত দেখিছিলোঁ যে ব্যৱসায়টো মোৰ কাৰণে অকণমান লাভজনক হৈছে লাহে লাহে মই ঘৰৰপৰা ওলাবলৈ ধৰিলোঁ ব্যৱসায়টোৰ কাৰণে উপাৰ্জনটো যেতিয়া দুটকা এটকা অকণমান বাঢ়িবলৈ ধৰিলে তেতিয়া আৰু হেৰি অভাৱবিলাক লাহে লাহে পূৰ হ'বলৈয়ো ধৰিলে তাৰপিছত ল'ৰা ছোৱালীও সমস্যাবোৰ অকণমান সমাধান হ'বলৈ ধৰিলে এনেকৈ আৰু ব্যৱসায়টো লাহে লাহে অকণমান আগবাঢ়িবলৈ যাবলৈ ধৰিলোঁ আৰু তাৰপিছত ব্যৱসায়টোত মোৰ মানুহজনে যথেষ্ট সহায় কৰিলে তেওঁ হয়তো সেইখিনি আগবাঢ়ি যাবলৈ নিদিয়া হ'লে মোৰ ইমানখিনি আজি হ'ব নোৱাৰিলোঁ হ'লে এটা ব্যৱসায় আৰম্ভ কৰিবলৈ হ'লে প্ৰথমতে নিজৰ পুঁজিও অকণমান লাগে পুঁজিটো নোহোৱাকৈতো একো ব্যৱসায়ত হেৰি কৰিব নোৱাৰে তেওঁ যথেষ্ট সহায় কৰাৰ কাৰণে মই লাহে লাহে প্ৰথমতে দোকান আৰম্ভ কৰিলোঁ দোকানৰপৰা কাপোৰ কানি ইত্যাদি আকৌ বেলেগ বস্তুও আনিলোঁ ঘৰতো এখন দোকান দিলোঁ আৰু বেলেগতো চিলাই তিলাই কৰা বাহিৰত এখনো দোকান আছে তাতো মানুহ থৈছোঁ তাৰপিছত নিজেও ঘৰৰ কামত লগা হয় ইয়াতো আৰু মাজে মাজে ওলাই মেলিও যাওঁ চবফালে মানে মানুহজনো যায় তেওঁ মোক ব্যৱসায় কৰাত একো বাধা দিয়া নাই যিমানখিনি পাৰে উৎসাহহে দিছে টকা পইচাৰ ক্ষেত্ৰতো প্ৰথমতে অলপ কম আছিলে লাহে লাহে পুঁজিটো চৰকাৰীভাৱে অকণমান ঋণ ল'বলগীয়া হ'ল লৈ সেই পুঁজিৰপৰা যি দুটকা এটকা ওলাই মাহেকৰ ঋণটো মাৰিবলগীয়া হয় আৰু লাভৰ পইচাখিনি আকৌ ব্যৱসায়ত লগাবলগীয়া হয় সেনেকৈ কৰি কৰি যথেষ্ট উপকৃত হৈছোঁ এতিয়ালৈকে আৰু ভাবিছোঁ ভৱিষ্যতে ইয়াতকৈ ডাঙৰ ব্যৱসায় এটা আৰম্ভ কৰিম লাহেকৈ আজিকালি যিহেতু চাকৰিটো পাবলৈ নাই বহি মেলিতো ঘৰত বহি একো লাভো নহ'ব সেইকাৰণে ব্যৱসায়টোৰ কথা ভাবি আৰু উপাৰ্জনটো যেনেকৈ অকণমান বাঢ়িছে কাৰণে মনো অলপ ভাললগা হৈছে উপাৰ্জনটো বেছি দেখিলে ব্যৱসায়টো কৰিবলৈ মন যাব যি নহওক যেও সেইটো কাৰণে ভাবিছোঁ আৰু অকণমান উন্নতি হ'লে ভাল হ'ব লাহেকৈ ব্যৱসায়টো বেছিকৈ কৰিবলৈ হ'লেও মোৰ মানুহো দৰকাৰ হয় সিহঁতকতো পুঁজি কি বুলি কয় মাহেকীয়া আৰু হেৰিটো দিলেহে আমাৰ মানুহো পাম ইহঁতক মাহেকত ব্যৱসায়টো কৰিবলৈ মাহেকত মানে যিমানখিনি প্ৰয়োজন হয় মই ব্যৱসায়ত লাভ হোৱা পইচাই মানে সিমানখিনি দিগদাৰ হৈ যায় সেইকাৰণে ঋণো দুটামান ল'বলগীয়া হয় ঋণৰ জৰিয়তে ব্যৱসায়টো আৰু অলপ উন্নতি কৰিছোঁ আৰু

সিমানখিনি আৰুনো ভৱিষ্যতে কিমান আগবাঢ়িব পাৰোঁ চাওঁ ব্যৱসায়ৰ জৰিয়তে